অসমৰ সংস্কৃতিত বৰ্তমান লিংগৰ ভূমিকা কিছু সলনি হৈছে আগতে মহিলাসকলে সাধাৰণতে ঘৰুৱা কামখিনি কাম কাজে কৰিছিল আৰু পুৰুষসকলে বাহিৰৰ কাম কাজ কৰিছিল কিন্তু আজিকালি যুগৰ পৰিৱৰ্তনৰ সৈতে আমি অসমীয়া মানুহবিলাকেও মানে পুৰুষবিলাকেও আজিকালি ঘৰুৱা কাম কাজ কৰে যেনে ৰন্ধা বঢ়া আদি কৰি পুৰুষসকলেও কৰে আৰু মহিলাসকলেও নিশ্চয়কৈ পঢ়া শুনাৰে যথেষ্ট আগবাঢ়ি গৈছে আৰু যথেষ্টখিনি তেওঁলোকৰ উন্নতি হৈছে এতিয়া আৰু লাহে লাহে সেই সাংস্কৃতিক পৰিৱৰ্তনটো আহিছে অসমলৈ আৰু আপোনাৰ মানে গীত মাত কথা এইবিলাকতো মহিলাসকলৰ ভূমিকা লাহে লাহে লাহে লাহে যথেষ্টখিনি উন্নত হ'বলৈ ধৰিছে আৰু পৰিয়ালৰ গাঁথনিৰ কথা ক'বলৈ গ'লে পৰিয়ালৰ গাথনি আগতে আমাৰ বৃহৎ বৃহৎ যৌথ পৰিয়ালবিলাক আছিল কিন্তু এতিয়া আমাৰ এইটো মানে নিউক্লিয়াৰ ফেমিলীয়ে হৈ গৈছে বেছিভাগ যৌথ পৰিয়াল আজিকালি খুব কমেইহে দেখা যায় গতিকে পৰিয়ালৰ গাঁথনিৰ ক্ষেত্ৰত সেইটো এটা পৰিৱৰ্তন আহিছে আৰু নীতি নিয়ম হওক সাংস্কৃতিক মূল্যবোধ হওক এইবিলাকতো লাহে লাহে পৰিৱৰ্তন আহি আছে নীতি নিয়মবিলাক কিছু পৰিমাণে শিথিল হৈছে মানুহবিলাক বেছি মানে মুকলি মনৰ হৈছে তেনেকুৱা ধৰণৰ যিটো অপেন মাইণ্ডেত বুলি যিটো কয় গতিকে এইবিলাক পৰিৱৰ্তন আহিছে আৰু অসমীয়া সমাজৰ সংস্কৃতিত